জৈৱবৈচিত্ৰ মানে আমাৰ গছ গছনিবোৰৰ পৰা জীৱ জন্তুবোৰে ইটোৱে সিটোৰ লগত কিদৰে সহায় কৰে বা ইটোৱে সিটোৰ পৰা কিদৰে লাভান্বিত হ'ব পাৰে আমাৰ বাৰীত হোৱা গছ গছনিবোৰৰ বা শাক পাচলিবোৰ ফল মূলবিলাকৰ পৰা জীৱ জন্তুবোৰে কিদৰে লাভাম্বিত হ'ব উদাহৰণস্বৰূপে ফুলৰ পৰা মৌমাখিবোৰে মৌ উৎপাদন কৰে মৌ খায় সিহঁতে ফুলৰ কলগছৰ কল থোকা কাটি দিয়াৰ পিছত গছজোপা কাটি সাৰ উৎপাদন কৰিব পাৰি গছজোপাৰ গুৰিত যেতিয়া কেঁচু হয় সেই কেঁচু সাৰ ব্যৱহাৰ কৰিব পাৰি খেতি মাটিত পথাৰত হোৱা ধান কটাৰ পাছত ধানৰ খেৰ নৰা এইবোৰ গৰুৱে খাবলৈ ব্যৱহাৰ কৰিব পাৰি এইদৰে ইটোৰ লগত সিটোৰ সম্বন্ধ হৈ থাকে বাকী আমাৰ গছ গছনি বাৰীত যিবিলাক হৈ থাকে সেইবিলাক কিছুমান কাটি কুটি আমি এই হেৰিও কৰিব পাৰোঁ সাৰো উৎপাদনো কৰিব পাৰোঁ ছাগলীকো খুৱাব পাৰোঁ কঁঠালৰ পাত মধুৰি মধুৰী এতিয়া মানুহে খোৱাৰ উপৰিও আমি চৰাই চিৰিকটিয়ে খায় কেৰ্কেটুৱাই খায় এইদৰে জৈৱ বৈচিত্ৰ মানে ইটোৰ লগত সিটোৰ সম্বন্ধটো ৰক্ষা কৰি থকাকে বুজায়